তিনি জানুৱাৰী দুহেজাৰ দুই দছ অক্টোবৰ দুহেজাৰ পাঁচ সাত ছেপ্টেম্বৰ দুহেজাৰ ন দছ জুলাই দুহেজাৰ এঘাৰ বাৰ ফেব্ৰুৱাৰী দুহেজাৰ তেৰ